মোৰ প্ৰিয় আৰ্টিষ্ট বুলি ক'ব গ'লে কেইবাগৰাকীও আছে তেওঁলোকৰ ভিতৰত নীলপৱন বৰুৱা চিন্ময় বাৰ্মা বি চি চেনায়েল শোভা ব্ৰহ্ম আশো দেৱ খালেক চৌধুৰী এওঁলোকৰ নাম ল'বলগীয়া আৰু লিঅ'ণাৰ্ড ডা ভিন্সিৰ যিখন বিখ্যাত ছবি আছিল মনালিচা সেইখনো মোক খুব মোৰ খুব ভাল লাগে আৰু এওঁলোকৰ ছবিয়ে মোক খুব প্ৰভাৱিত কৰে